হেল্ল' অঁ বিতু তই যে সিদিনাখন এই য়ামি কিটচেনত যে পাৰ্টিটো দিছিলি তাত বাৰু এনেই কেনেকুৱা বাৰু খানা চানাবোৰ ভালে নহয় আৰু বিশেষকৈ মই হেৰিটোৰ কথা কৈছোঁ ৰেতটো কেনেকুৱা আছে মোৰ মানে মোৰ বাৰ্থদেৰ মানে পাৰ্টিটো দিম বুলি ভাবিছিলোঁ গতিকে তাতে কেনেকৈ হয় দিলে বা ৰেতটো কেনেকৈ হয় মোৰ মানে ফিফ্টিজন পঞ্চাছজন মানুহৰ ভিতৰতে কৰিম বুলি ভাবিছোঁ তাকে খাদ্য আৰু জেনেৰেলি যিখিনি খুৱাই আজিকালি সেইখিনি ওপৰতে কৰিম বুলি ভাবিছোঁ গতিকে খোৱা বোৱাৰ মানে খাদ্যপাতি কেনে ধৰণৰ বনায় তেওঁলোকে ৰেতটো কেনেকুৱা সেইবিষয়ে তোৰপৰা অকণমান জানিব বিছাৰিলোঁ আমাৰ ৰেতটো মানে বাজেটটো মোৰ থাৰ্টি থাউজেণ্ডৰ ভিতৰতে হ'ব গতিকে মই সেইকাৰণে অৰ্দাৰটো দিম এতিয়া তই অকণমান সেই বিষয়ে মোক জনাচোন বিশেষকৈ মানে কি আৰু পোলাও মাংস এনেকৈ আৰু কেক চেক এইখিনি থাকিব আৰু জেনেৰেলি যিখিনি বাৰ্থদেত থাকে সেইখিনিৰ ভিতৰতে হ'ব গতিকে তই সেইখিনি অকণ চাই দেচোন তেওঁ কথা পাতি দে আৰু বাকী সকলো মানে গেষ্টে ভাল পালেই হয় আলহীখিনিয়ে সেইটো কথা ভাবিয়েই এইটো কৰিছোঁ আৰু ঠিক আছে বাৰু হ'ব বাৰু